বৰ্তমান শিক্ষা ব্যৱস্থাটো বহুতেই ভাল হৈছে বুলি ক'ব পাৰি কিয়নো চৰকাৰৰ বিভিন্ন শিক্ষা আঁচনিসমূহ বিদ্যালয় মহাবিদ্যালয়সমূহত প্ৰদান কৰাৰ ফলত শিক্ষা ব্যৱস্থাটো যথেষ্ট উন্নতি হোৱা দেখা গৈছে ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকলে অকল শিক্ষা ব্যৱস্থাতে সীমাবদ্ধ নাথাকি তেওঁলোকে শাৰীৰিক মানসিক আধ্যাত্মিক আদি সৰ্বাংগীন বিকাশ কৰাৰ সুবিধা লাভ কৰিছে অসম চৰকাৰৰ নতুন শিক্ষা আঁচনিৰ যোগেদি বৰ্তমান সময়ত ইংৰাজী মাধ্যমত কিতাপসমূহ ছপা কৰি উলিয়াইছে তাৰ ফলত ছাত্ৰ ছাত্ৰী সকলে কেৱল অসমীয়া মাধ্যমতে নপঢ়ি তেওঁলোকে ইংৰাজী বিষয়ত সমানে আগবঢ়াই নিবলৈ সক্ষম হ'ব গাঁও গ্ৰাম্য অঞ্চলত শিক্ষাৰ যথেষ্ট উন্নতি হোৱা দেখা গৈছে কিয়নো প্ৰাথমিক বিদ্যালয়সমূহত চৰকাৰে বিভিন্ন সা সুবিধা প্ৰদান কৰা লগতে তেওঁলোকক শাৰীৰিকভাৱে যোগ বা আত্মৰক্ষাৰ বাবে বিভিন্ন খেলা উলিয়াইছে এই খেলসমূহৰ যোগেদি তেওঁলোকে নিজকে স্বাস্থ্য সু স্বাস্থ্যৰ অধিকাৰী কৰি ৰাখিবলৈ সক্ষম হৈছে আৰু গ্ৰাম্য অঞ্চলত ছাত্ৰ ছাত্ৰীসকলে সকলো ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ যোৱাৰ সুবিধা লাভ কৰিছে তেওঁলোকে বিদ্যালয়ৰ পৰা বিভিন্ন সা সামগ্ৰী লাভ কৰাৰ লগতে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হৈছে তাৰ ফলত তেওঁলোকৰ শিক্ষা যথেষ্ট উন্নতি হোৱা দেখা গৈছে আৰু শিক্ষা গ্ৰহণ কৰাৰ ফলত তেওঁলোকৰ তথা সমগ্ৰ জিলা তথা অসমত শিক্ষাৰ মানদণ্ড উন্নত হৈছে বুলি ক'ব পাৰি